অসমীয়া সমাজত বহুতো নৃত্য আছে যেনে পুতলা নাচ নাচ বড়ো নাচ সকলো ধৰণৰ এতিয়া বৰ্তমান অসমীয়া সমাজৰ বহাগ বিহুত বিহু নৃত্য পৰিৱেশন কৰে ৰাসসমূহতো ৰাস নৃত্য পৰিৱেশন কৰে পুৰুষসকলতকৈও না মহিলাসকল বহুতো আগ্ৰণোৱা নৃত্য পৰিৱেশন কৰাত মহিলাসকলে বহুতো আগবাঢ়িব আগবাঢ়ি যায় আৰু সকলো ধৰণৰ নৃত্য মহিলাসকলে পৰিৱেশন কৰে বিহু নৃত্য পৰিৱেশন কৰোঁতে মুগাৰ সাজ হাতত গামখাৰু ডিঙিত গলপেটা মাদুলী জোনবিৰি আদি ধৰণৰ গহনা পৰিধান কৰে বিহু বিহু মুকলি পথাৰতো পতা হয় বি মুকলি লি পথা পথাৰত সকলোৱে